এক লাখ ন হাজাৰ নশ নিৰান্নব্বৈ পাঁচ লাখ নব্বৈ হাজাৰ নশ নিৰান্নব্বৈ ছয় হাজাৰ ছশ নিৰান্নব্বৈ পাঁচ হাজাৰ পাঁচশ দহ হাজাৰ নশ পঞ্চাছ